হয় হয় ভাস্কৰজ্যোতি ভাল হেৰি হয় দোকান ভালে আছোঁ ভালে আছোঁ ভাল ন আপোনাৰ

ক্ৰকছ্টো অহা নাই এতিয়ালৈকে নতুন বছৰ বুলি আহিব এইকেইদিনতে আপোনাক কেতিয়াামানে লাগিছিলে বাৰু অঁ এতিয়া এই বিহুৰ আগে পিছে পাব বহাগৰ ভিতৰতে পাব আৰু মুঠেই অহা সপ্তাহত নতুন বছৰ প্ৰথম সপ্তাহলৈ

হয় হয় আহোঁতে আহিব মই অৰ্ডাৰ দি থোৱা আছিলে ক'ৰবাত আজি প্ৰব্লেমৰ কাৰণে অহা নাই বুলি কৈছে আৰু যিখিনি আগৰ আছিলে ষ্টক সেইখিনি শেষে হৈ গ'ল বিকি আৰু এতিয়া নতুন ষ্টকখিনি অহা নাই কাৰণে মই একো ক'বও পৰা নাই আপোনাৰ অহা সপ্তত পাই যাব বিহুৰ আগে ছয় সাত তাৰিখৰ ভিতৰত পাই যাব নতুন কালেকশ্যন আছে অৱশ্যে জোতা অলপ নতুন নতুন ভাল ভাল আছে আৰু আপোনাৰ পৰাপেক্ষত মানে প্ৰাইচবোৰ অলপ চাই দিয়া হৈছে ডিছকাউণ্টটো দিয়া হৈছে যদি আপুনি চাব বিচাৰে ধৰি লওক আহিব অঁ আছে আছে এজেঞ্চি লোৱা আছে এই ডিচকাউণ্ট হ'ব আমি ফিফ্টিন পাৰ্চেণ্ট দি আছোঁ এতিয়া নতুন বছৰ বুলি ফিফ্টিন পাৰ্চেণ্ট দি আছোঁ যদি নতুন প্ৰাইচত যদি অলপ তাতকৈ দিব পাৰোঁ ভালকৈ আহিবচোন তেতিয়া দেখাম ভাল ভাল জোতা আছে কোম্পেনীৰ আৰু এইখিনি ডিচকাউণ্টটো দি যদি সোনকালে চেল কৰিব পাৰোঁ ভাল লাগব সেইটো কাৰণে আমি বিচাৰোঁ কাষ্টমাৰো ছেটিছফাইড হওক কৰিব পইচাৰ হয় হয় আপুনি ক'ৰপৰা ফোন কৰিছিলে পিছে আমাৰ ইয়াৰে ওচৰৰে মোৰ দোকানৰ ওচৰৰে আপুনি হয় হয় আগত আপুনি কি নিছিলে বুলি ক'লে আপুনি আচ্ছা আচ্ছা আচ্ছা হয় হয় হয় হয় হয় হয় হয় নহয় কাষ্টমাৰ আহি থাকে তো দিনৰ দিনটো আহিয়ে থাকে আৰু নতুন নতুন কাষ্টমাৰেও ফোন কৰে যিখিনি ভাল পায় সেইখিনি আহিয়ে থাকে পৰাপক্ষত আৰু পৰাপক্ষত মই ডিছকাউণ্টটো যথেষ্টখিনি দিওঁ কাৰণেও মোক ভাল পায় কাষ্টমাৰে ঠিক আছে বাৰু দিয়ক আপুনি দুই এদিন ৰখি দিয়ক আজি কাইলৈতো এই বছৰটো গ'লেই আৰু নতুন বছৰ ধৰি লওক প্ৰথমৰ সপ্তাহত যদি আহি যায় মই আপোনাক এই নাম্বাৰতে কল কৰিম তেতিয়াহ'লে বুটো আছে ধৰি লওক আপোনাৰ কোম্পেনী কিছুমান আছে ধৰক লি কপাৰ টাইপ বুট আছে উডলেনৰ আছে এনেকুৱা কোম্পেনী যদি আপুনি আহে চাব চাব পাৰে ভাল ডিচকাউণ্টেই হয় এইবোৰ হয় হয় হয় হয় আপুনি আহিলে বিহুৰ আগতে আহিব আমি যিমানটো পাৰোঁ নতুন প্ৰডাক্টটো আহিব অলপ তেতিয়াও চাব মিলাই ল'ব কম্পেয়াৰ কৰি আৰু বেলেগতকৈ আপুনি যথেষ্টখিনি সস্তা পাব আমি যিমান পাৰোঁ কমতেই এৰিব বিচাৰোঁ সোনকালে চেল কৰি সোনকালে আজৰি হ'ব বিচাৰোঁ এনেকুৱা টাইপতে ব্যৱসায় কৰি আছোঁ ঠিক আছে বাৰু দিয়ক তেতিয়াহ'লে অঁ অঁ অ'কে